অঁ অঁ ছাৰ এই যে আপুনি যে সিদিনা অৰ্ডাৰ দিছিলে যে সেই যে সিহঁতক যে নাইন আৰু টেনৰ যে পোৱালিকেইটাক যে ল'ব লাগে বুলি কৈছিলে অঁ এই যে দৰ্শনীয় স্থান দেখাবৰ কাৰণে মিউজিয়াম কিবা কিবি আৰু অগ্নিগড় আৰু ইফালে অঁ আৰু দৰ্শনীয় স্থান যিমান যি আছে আৰু অলপ তাৰপৰা অলপ চাব লগা বস্তু আছে ধৰক সিহঁতক সিহঁতৰ কাৰণে অলপ ন'লেজো হ'বতো সেইকাৰণে ভাবিছোঁ আপুনি এতিয়া কি কয় সেইটোৰ কিবা আমাৰ ব্যৱস্থা কিবা আছে নেকি সেইটোতো নাই এতিয়া আমিতো ইয়াত প্ৰথমতে অগ্নিগড় দেখাব লাগিব ইফালে এইটো দৰ্শনীয় স্থান বুলি কয় আৰু ক'ল পাৰ্ক অলপ পোৱালীকেইটা অলপ ইহঁতে ভালো লাগিব সিহঁতৰ মাইণ্ড ফ্ৰেছ হ'ব আৰু ইফালে আমাৰ ধৰা ধৰক ইফালে মিউজিয়াম দেখাই দিম ডিষ্ট্ৰিক্ট লাইব্ৰেৰী সিফালে অলপ দেখাই দিম আৰু অলপ টাউনো ঘূৰাই দিম আৰু সিহঁতক আৰু খানা চানা কিবা খুৱাই পেলাই অঁ বিশ্ববিদ্যালয়ৰ পিনে আমি ল'ব পাৰিম ইউনিভাৰ্ছিটি অলপ দেখাই দিম আৰু সিফালে যদি আমি বেলেগ কিবা পাওঁ তাত আৰু সেইবিলাকো দেখাই দিম সিফালে আৰু সিফালে জাহাজ ঘাটৰ পিনেও লৈ যাম অলপ সিহঁতে অলপ সেইবিলাকো চাব সেইটো বুলি ভাবিছোঁ এতিয়া আপুনি আৰু কি কয় যদি ফাণ্ড যদি এটা ৰিলিজ কৰিব পাৰে

নাই এতিয়াটো আমি ভাবিছোঁ চব মিলাই পেলাই এতিয়া এৰাউণ্ড ফ'ৰটী ফিফটি মান লৈ যাব লাগিব দুইপিনৰ মিলাই পেলাই এনে কিমান লওঁ এতিয়া যদি আপুনি কোৱা অলপ বেছিকৈ তেনেহ'লে বেছিকৈ লৈ যাম এতিয়া আৰু চবৰ গাৰ্জেনৰ পৰা পাৰ্মিচনো লাগিব গাৰ্জেনৰ পৰা পাৰ্মিচন ল'ব লাগিব সেইকাৰণে এটা ন'টিফিকেশ্যন লাগিব নেকি গাৰ্জেনকেইটাক দিব লাগিব নেকি কি কয় আৰু ইমান যে গৰম আছে আকৌ সেইবুলি কিছুমানে আকৌ ক'ব যে এই গৰমত নপঠাও বুলি ক'ব পাৰে অঁ অঁ নাই এটা বাছতটো আপোনাৰ ফ'ৰটীৰ পৰা ফিফটিলৈকে ক'ভাৰে কৰক ক'ভাৰেজ হৈ যায় তাত ঠিক আছে পঞ্চাশ মান লৈ যাওঁ নেকি নহয় জানোঁ অঁ ঠিক আছে আপুনি বাজেটটো মিলাই ল'ব ঠিক আছে ঠিক আছে বাৰু বাৰু বাৰু